বৰ্তমান সময়ত আমাৰ দেশত বিভিন্ন ধৰণৰ অপৰাধৰ সৃষ্টি হৈছে ইয়াৰ মূলতঃ কাৰণ হ'ল উন্নত আইনী প্ৰক্ৰিয়া ব্যৱস্থা নথকাৰ বাবে এনেধৰণৰ অপৰাধ হ'বলৈ সুৰুঙা লাভ কৰিছে যেনেধৰণে কোনো অপৰাধীয়ে অপৰাধ কৰি মুক্ত আকাশৰ তলত বিচৰণ কৰি ঘূৰি ফুৰিব পাৰিছে কোনো দুস্কৃতিকাৰীয়ে নাৰীক বলৎকাৰ কৰি সু সুন্দৰভাৱে জীৱন যাপন কৰি থাকিব পাৰিছে তেওঁলোকক কোনো ধৰণৰ উপযুক্ত শাস্তি প্ৰদান নকৰা বাবে এনেধৰণৰ বিভিন্ন অপৰাধে মূৰ দাঙি ঠিয় হৈছে সেয়েহে আমাৰ দেশখনত বিভিন্ন অপৰাধৰ সৃষ্টি হৈছে বিভিন্ন জ্ঞানী মানুহে যেনে শিশু শ্ৰমিক আদি বিভিন্ন শিশুসকলক উপযুক্ত শিক্ষা দিয়াৰ পৰিৱৰ্তে তেওঁলোকৰ সুবিধাৰ্থে নিজৰ ঘৰত কাম আদি বন কাম বনত খটুৱাইছে সেইবাবে আমাৰ দেশৰ আইনী প্ৰক্ৰিয়াৰ লগতে আমাৰ দেশৰ মানুহখিনিও লগতে সজাগ হোৱাৰ দৰকাৰ এইখিনিয়ে মোৰ আমাৰ দেশখনৰ অপৰাধ আইনী ব্যৱস্থাক লৈ ক'বলগীয়া মন্তব্য